হেল্ল' ভাইটি কলংৰপৰা কৈছে নে হয় মোক চিকেন ৰোল পাঁচটা লাগিছিলে মই গড়চোকৰপৰা কৈছোঁ বাকী এড্ৰেচটো মই আপোনাক তোমাক হেৰিত দি দিম মেছেজত কৈ দিম